অঁ হয় হয়

হয় হয়

অঁ হয় হয় আমাৰটো এতিয়া মেইনকৈ ক'বলৈ গ'লে ব্ৰহ্মপুত্ৰ নদীতে প্ৰায়খিনি মাছ ধৰা হয় অঁ তেনেকৈ ব্ৰহ্মপুত্ৰ নদীতে গোটেই মাছমৰীয়াখিনিয়ে মাছবোৰ মাৰে অঁ আৰু ইয়াত মাছ বুলি ক'বলৈ গ'লে আপোনাৰ বাহু মাছ ৰৌ বৰালী তাৰ পিছত তেনেকৈয়ে কমনকাপ তেনেকৈ বিভিন্ন ধৰণৰ মাছ পোৱা যায় আৰু বহুতো তেনেকুৱা লোকেল মাছো তেনেকৈ আমি পোৱা যায় ইয়াত আৰু মাছ ধৰে তেওঁলোকে বিভিন্ন পদ্ধতিৰে ধৰে কিছুমানে জাল পাতি ধৰে তেওঁলোকে কিছুমানে বিভিন্ন প্ৰযুক্তি লগাই মাছ তাৰপৰা উঠোৱা হয় অঁ হয় আৰু অঁ অঁ হয় অঁ হয় ব্ৰহ্মপুত্ৰ নদীৰ উপৰিও আমাৰ ইয়াত কিছুমান বিল আছে কিছুমান স্থানীয় বিল আছে সেই বিলসমূহত পোৱা যায় যেনেদৰে আপোনাৰ এইফালে ঔডুবি বিল পোৱা যায় তেনেদৰে বিভিন্ন বিলত পোৱা যায় মাছবিলাক সেই বিলসমূহৰপৰা ধৰি আনি তেনেদৰে মাছসমূহ বিক্ৰী কৰে আৰু বজাৰত আৰু তেন তেনেদৰে অঁ কওক হয় বেছিকৈতো মাছসমূহ বাৰিষা সময়ত পোৱা যায় যিহেতু সেই সময়ত পানী আহে আৰু পানী আহে সেই সময়ত তেনেদৰে বিলসমূহতো পানী আহে পানী বাঢ়ে আৰু সেই বাঢ়নী পানীৰ লগতে নৈৰপৰাও বহুতো মাছ উটি আহে সেই পানীত আহে তেনেদৰে হয় আৰু সেই মাছসমূহৰ আপুনি দামসমূহো জানিব পাৰে যদি তেনেদৰে দামসমূহ তেনেদৰে বিভিন্ন মাছ চায় তেনেদৰে দামসমূহ ধৰা হয় যেনে বৰালি মাছৰ আপোনাৰ ছশ টকা কেজিকৈ হয় তেনেকৈ বাহু মাছৰ আপোনাৰ চাৰিশ টকা কেজি তেনেকৈ বিভিন্ন মাছ লৈ পেলাই তেনেকৈ দামটো লোৱা হয় হয় হয় হয় সেয়া আপোনাক ক'লোৱে এতিয়া বিভিন্ন মাছসমূহৰ কোৱালিটিসমূহ চাইয়ে তাত দাম লোৱা হয় হয় হয় হয় দিয়ক ঠিক আছে ঠিক আছে ঠিক আছে অঁ ঠিক আছে অঁ অঁ অকে অকে